হেল্ল' মই এনেকৈ অট' ড্ৰাইভাৰ এজনলৈ লগাইছিলোঁ হয়নে তেওঁ আৰু তেওঁলৈ মই আপোনাক বুক কৰিছিলোঁ অট' ড্ৰাইভাৰজনক আৰু আপুনি এতিয়া মই নটা বজাত টাইম দিছিলোঁ আপুনি দহটা বাজিলে এতিয়া এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব কওকচোন আৰু নটা বজাত মোৰ স্কুল পাব লাগিব মই এতিয়া দহটা বাজিল মই এতিয়া আপুনি যদি নোৱাৰে আপুনিতো কৈ দিব লাগে মই বেলেগ এখন অট' বুক কৰিলোহেঁতেন নহয় আপোনাৰ কাৰণে এতিয়া ৰৈ আছোঁ মই কি কৰিম এতিয়া কওকচোন সময়টো এতিয়া পলম হৈ গ'ল এনেকৈ কৰিলে আপুনি কাষ্টমাৰ পাব নেকি কওকচোন এনেকৈ হ'লে নহ'ব নহয় আপুনি ক'ব লাগে নোৱাৰে যদি আপুনি ডাইৰেক্ট কৈ দিব লাগিছিলে মই বেলেগ এখন অট' বুক কৰিলোহেঁতেন নহয় বেয়া পাইছোঁ দেই এনেকৈ আৰু তেনেকৈ নহ'ব আৰু আৰু আপোনাক নকওঁ আৰু